অলপতে মোৰ হাত ঘড়ীটো বেয়া হ'ল বৰ্তমানৰ যুগত ডিজিটেল ঘড়ী এটাৰ প্ৰয়োজনীয়তা মই অনুভৱ কৰিলোঁ সেই বাবে মই এটা ডিজিটেল ৱাটচ্ছ অৰ্ডাৰ কৰিছিলোঁ প্ৰডাক্টটো পোৱাৰে পৰা মই কিবা মোৰ ভাল নলগা হৈছে কিয়নো প্ৰডাক্টটোত যিমানটো ডিছকাউণ্ট প্ৰাইচ আছিলে সেইটো পালোঁ হয় কিন্তু বিশেষকৈ অফাৰত এটা বস্তু দেখুৱাই আছিলে যিটো এডাল হেডফোন আছিল হেডফোনডাল মই ডেলিভাৰী কৰোঁতে মোক দিয়া নহ'ল ইয়াৰ উপৰিও মই এতিয়া ৱাটচ্ছটো লৈ ইমান সুখীও নহয় তাৰ বাবে মই ঘূৰায়ো দিব পৰা নাই লগতে ৱাটচ্ছটো কেতিয়াবা ৰৈ ৰৈ যায় আৰ টাইমৰ যিটো ছেট আপ আছিল বা সময় যিটো নিৰূপণ কৰা আগ পিছ কৰা যিটো ব্যৱস্থা সেইটোও কিবা কঠিন বিশেষ একো ভাল নলগা গতে হৈছে গতিকে লৈ মই এই প্ৰডাক্টটোৰ অৰ্থাৎ ডিজিটেল ৱাটচ্ছৰ প্ৰডাক্টটো লৈ একেবাৰে অসুখী মই কাকো এই প্ৰডাক্টটো লব'ৰ বাবে ছাজেষ্ট কৰোঁ নকৰোঁ